হেল্ল' আচ্ছা মই কেব এখন বুকিং কৰিছিলোঁ প্ৰথমতেতো মোৰ দাগাপাৰা নলবাৰী জিলাৰ দাগাপাৰাৰ পৰা আমাৰ নলবাৰী টাউনলৈ যাব খুজিছিলোঁ কিন্তু আপুনিতো এতিয়ালৈ গাড়ীখন লৈ অহা নাই কিয় ইমান দেৰি লাগিল মইতো আধা ঘণ্টা সময় ৰখি থাকিলোঁ আপুনি আপোনাকতো যিখিনি আপুনি পইচা আনুমানিক হ'ব বুলি কৈছিল মই সেইখিনি দিবলৈয়ো দিবৰ কাৰনেও প্ৰস্তুত হৈছিলোঁ গতিকে পইচাখিনি দিম বুলি কোৱাৰ পিছত আপুনি ইমান দেৰি কৰাৰ কাৰণ কি সেইটো মই জানিব খোজোঁ